অ' ৰিতু বাইদেউ নেকি অ' কি কৰি আছে অ' অ' দোকানৰ কাপোৰ আনিছে অনা কথা আছিলে যে অ' তাকে গুডুৰ কাৰণে ল জিন্স পেণ্ট এটা ল'ম বুলি ভাবিছিলো আনিলে কিমান মান হ'ব কিমান মান হ'ব দাম

অ' অ' চাৰে চাৰিশ দুশ মান টকা ল'ব ইমান দাম ইমান দাম কৈ দিছে কিবা এটা কম বেচ কিবা এটা কম বেচ কৰিব হে নাই কিবা এটা কমাব আৰু ইমান ইমান সৰু ল'ৰাটোৰ ইমান দাম পেণ্টটোৰ দাম ল'লে কেনেকৈ হ'ব আৰু কাপোৰ ল'ম ভাবি আছো মই তাতকৈ কমাব নোৱাৰিব অ' অ' ঠিকেই আছে নহয় ন' কাপোৰটো অ' আৰু কাপোৰ আনিছে নেকি অ' অ' ঠিক আছে তেন্তে মই হেৰি মোৰ কাৰণেও ষ্ট'ল এখন ল'ব আছে আকৌ ববী কাৰণেও কাপোৰ ল'ব আছে ছোৱালী মানুহ অ' ঠিক আছে হ'ব তেনে মই আবেলি যাম হেৰি আপুনি কাপোৰখিনি উলিয়াই থ'ব মই চামগৈ বাৰু পচন্দ হ'লে ল প পচন্দ হ'লে মই লৈ ল'ম বাৰু সন্ধিয়া যদি পচন্দ হয় কাপোৰখিনি অ' সন্ধিয়া যাম আপুনি থাকিব কিন্তু ঘৰত অ' ঠিক আছে হ'ব